মুকলি স্থানত শৌচ কৰাতোটো বৰ বেয়া অভ্যাস কাৰণ মুকলি স্থানত শৌচ কৰিলে মানে ঠাইডোখৰ অপবিত্ৰ কৰি পেলাই আৰু মহ মাখি আদি সেই শৌচত পৰি বেমাৰ বিয়াপাব পাৰে কাৰণ সেই মহ মাখিয়ে এই বেয়া বেয়া বেমাৰ বীজাণু আনি আমাৰ খাদ্যটো পৰি বেমাৰ সোঁচৰাব পাৰে আৰু এই যেতিয়া এই হস্পিটেলবিলাকত ৰ'দ বৰষুণ পৰিব তেতিয়া দুৰ্গন্ধ হ'ব দুৰ্গন্ধ হ'লে স্বাস্থ্যৰ কাৰণে বেয়া আৰু যি দেখিছোঁ আমাৰ কেন্দ্ৰীয় চৰকাৰে এই শৌচ য'তে ত'তে ব্যৱহাৰ নকৰিবৰ বাবে এই মুকলিকৈ অভ্যাস শৌচ কৰা অভ্যাসটো নাই শেষ শেষ কৰিছে চাগে এই চৰকাৰী যে লেট্ৰিনটো চৰকাৰী শৌচাগাৰ শৌচাগাৰবিলাক আজিকালি প্ৰায়ে গাঁৱতে হৈ আহিছে প্ৰত্যেকৰ ঘৰে ঘৰে হৈছে বুলি ক'লেও বেয়া নহয় কিন্তু এইটো এটা চৰকাৰে বহুত ভাল কামেই কৰিছে কাৰণ এই শৌচ শৌচাগাৰ হোৱাৰপৰা মানুহৰ কিবা বাহিৰতো শৌচ কৰা অভ্যাসটো বেয়া অভ্যাসটো নাইকিয়াই হৈছে আৰু আইন ভাবতো সেই বেমাৰতো তাৰপৰা অলপ কমি গৈছে কাৰণ আগতে যিধৰণে মানুহৰ প্ৰায়ে বেমাৰীয়ে বেমাৰেই হৈ থাকে যিকোনো গৰমৰ গৰম দিন আহিলে মানে কিবা এই এই হাগনি হাগনি হ'লে মানে এইটো বাহিৰত অভ্যাস বাহিৰত শৌচ কৰিলেতো আৰু সেইটো বৰ বীজাণু বেছিকৈ বীজাণুটো বেছিকৈ বিয়বি যাব কাৰণ এটা বেমাৰৰপৰা আন এটা ইটো বেমাৰৰপৰা সেইটো তেনেকৈ গোটেই গাঁওখনেই সিঁচৰিত থৈ যাব পাৰে গতিকে আজিকালি পকা লেট্ৰিন হোৱাৰপৰা এই বেমাৰৰ বীজাণুৰপৰা একেবাৰে মুক্ত হৈ গৈছে আমি যি দেখিছোঁ এই বেমাৰ এই পকী লেট্ৰিন হোৱাৰপৰা মানে বেমাৰটো এইটো নাইকিয়াই সোঁচৰা বেমাৰবিলাক মানে নাইকিয়া হৈছে বুলি ভাবোঁ আৰু